আমি আলহীক ভালদৰে সেৱা শুশ্ৰূষা কৰোঁ ভালদৰে কথা বতৰা পাতোঁ চাহ জলপানৰ যোগান ধৰা হয় তাৰোপৰি মায়ে ভাতৰ যোগান ধৰিলে মাক ভাত বনোৱাত সহায় কৰোঁ বিশেষকৈ মই মাংস ৰান্ধি ভালপাওঁ ড্ৰাই ফ্ৰাই হওক গ্ৰেভি বইল মাংস বেছি ভালপাওঁ তেনেকৈ বনায় আৰু কেৱল মাংস বুলিয়ে নহয় মাছ পনীৰ পোলাও আদি বনাই ভালপাওঁ

আৰু বহুতো বনাওঁ হালোৱা হওক

চাও মিন মেগী যিকোনো বস্তুৱে বনাওঁ বাৰু